নিজৰ বিষয়ে তেনেকৈ ক'বলৈ দিগদাৰ হয় কাৰণ নিজক হয়তো নিজে ভালদৰে বুজা নাযায় বেলেগে বা কি ভাবে আমাক চাইছে বুজিছে সেইটো তেওঁলোকৰ এটা নিজা মতামত থাকে নিজৰ বিষয়ে বুলি ক'বলৈ বুলি ক'লে গাঁৱত পঢ়িছিলোঁ এইচ এছলৈ তাৰপাছত কটনলৈ আহিলোঁ ইয়াতে পঢ়িলোঁ কৈছোঁৱেই যে আগতে গাঁৱত ইমানখিনি সুবিধা পোৱা নাছিলোঁ সুবিধা মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুবিধা পাইছিলোঁ কিন্তু তাৰোপৰি যিবিলাক বাহিৰৰ কিছুমান বস্তু থাকে যেনে ধৰক লিখা মেলা হওক নাচ গান হওক বা তৰ্ক কুইজ ইত্যাদি বিভিন্ন ধৰণৰ সুবিধা এটা কটনত আহি পাইছোঁ বৰ ভাল লাগিছে ইয়াতে আগতে এটা সৰু ঠেক গণ্ডী এটাৰ ভিতৰত সোমাই আছিলোঁ এতিয়া বহুত বেছি এটা বহল পৰিসৰৰ পৰিৱেশৰ মাজত সোমাই পৰিলোঁ বিভিন্ন বস্তুৰ লগত নিজকে খাপ খুৱাব চেষ্টা কৰিছোঁ তথাপি গাঁও আৰু চহৰৰ পৰিৱেশৰ মাজত বহুতখিনি পাৰ্থক্য আছে গাঁৱত যিটো মানুহৰ মাজৰ এটা নিভাঁজ মৰম থাকে সেইটো চহৰত বিচাৰি পোৱাটো বৰ টান কাৰণ চহৰখন হৈছে ব্যস্ত প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজৰ কৰ্মজীৱনক লৈ বা নিজৰ ব্যক্তিগত জীৱনক লৈ ব্যস্ত হৈ থাকে আনৰ সৈতে খবৰ ল'বলৈ সময় নাথাকে আহৰি নাথাকে কিন্তু গাঁৱত হ'লে আমাৰ আইতা খুৰী পেহী যিয়েই নহওক কিয় তেওঁলোকে নিজেই নিজৰ মাজত নিজৰ সমস্যাবিলাক আলোচনা কৰে আৰু তাৰ বাবে হয়তো গাঁৱত যিটো মিলা প্ৰীতি থাকে তাৰ কাৰণে কাজিয়া পেচালো হয়তো বহুত কম পৰিমাণৰ হয় বা সকলোৱে এটা যৌথ পৰিয়ালৰ দৰে থাকে সকলোৰে মাজত মিলা প্ৰীতি থাকে গাঁৱত বহুত লগ বন্ধু আছিলে এই সন্ধিয়া কি আবেলি স্কুলৰ পৰা আহোঁ আহি কি লগ কেইটামানৰ লগত খেলিব যাওঁ সিহঁতৰ লগত কথা পাতোঁ মনটো বৰ মুকলি হয় তাৰ পাছত পঢ়িব বহিলে বৰ ভাল লাগে কিন্তু এতিয়া ইয়াতে অহাৰ পিছৰ পৰা কলেজৰ পৰা আহি আৰু নিজৰ ৰুমটোত চবে নিজে নিজে সোমাই যায় কাৰো কাৰোৰ প্ৰতি সময় নাথাকে তেনেকুৱা ধৰণৰ হৈছে তাৰোপৰি অঁ নিজৰ বিষয়ে ক'বলৈ ক'লে কবিতা আবৃত্তি কৰি ভাল পাওঁ গান শুনি ভাল পাওঁ কিতাপ বাহিৰা কিতাপ উপন্যাস সাহিত্য ইত্যাদিবিলাক পঢ়ি ভাল পাওঁ তদুপৰি সেইবিলাকৰ পৰা অনুপ্ৰাণিত হৈ গল্প প্ৰৱন্ধ তেনেবোৰ বস্তু লিখিবলৈ চেষ্টা কৰোঁ ইয়াৰ উপৰি দেশৰ বিভিন্ন ধৰণৰ ৰাজনীতি অৰ্থনৈথিক যিবিলাক ঘটনা প্ৰবাহ থাকে আমি যাক কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁ সেইবিলাকৰ বিষয়ে জানিবলৈ উৎসুক হৈ থাকোঁ কি সেনেকুৱা ধৰণৰ বস্তু জানিবলৈ আগ্ৰহ আছে বা বেলেগৰ লগত তেনেকুৱা ধৰণৰ আলোচনা কৰি ভাল পাওঁ সেইবিলাক বিষয়ৰ ওপৰত অধ্যয়ন কৰা মানুহৰ লগত কথা পাতিও মোৰ বৰ ভাল লাগে ইয়াৰ উপৰি এণ্টাৰটেইনমেণ্টৰ কাৰণে চিনেমা চোৱা তথাপি চিনেমা চোৱাটো মোৰ ইমান বেছি নিচা নহয় হয়তো দুই এখন চিনেমা চাওঁ কিন্তু চিনেমা চোৱাৰ বিপৰীতে ৱেব ছিৰিজ বা বিভিন্ন ধৰণৰ ইউটিউবত যেনেকুৱা ভিডিঅ' উপলব্ধ হয় কোনোবা এখন ঠাইলৈ ফুৰিবলৈ যোৱা টুৰিজিমৰ ওপৰত মোৰ ভাল লাগে দেশখনৰ বিভিন্ন চুক কোণবিলাক চালি জাৰি চাবলে ভাল লাগে তেনেকুৱা ধৰণৰ বস্তুবোৰ কৰি ভাল পাওঁ সেইখিনিয়ে নিজৰ বিষয়ে আৰু নিজক ইমপ্ৰুভ কৰাৰ চেষ্টা কৰি আছোঁ তদুপৰি তৰ্ক কুইজ এইবিলাক ভাল লাগে কৰি কিনে সেয়াই